অ মই আপোনালোকৰ পৰা অলপ আগতে কেব এখন বুক কৰিলোঁ তাতে এডভাঞ্চ পে'মেণ্ট মই টু হাণ্ড্ৰেড এটা কৰিছিলোঁ এতিয়া মানে কাৰণবশতঃ মানে কেবখন অহা দেৰি হোৱাৰ বাবে মই কেনচেল কৰিলোঁ কেবখন এতিয়া পইচাটো কেনেকৈ ৰিফান্দ পাম টু হাণ্ড্ৰেড আছিলে হয় ঠিক আছে থ্যেংক ইউ